ভাৰতীয় মিডিয়াৰ বিষয়ে আচলতে ভাৰতীয় মিডিয়াই বৰ্তমান যুগত এক সুকীয়া স্থান দখল কৰি আহিছে জনসাধাৰণৰ মাজত যিসকল বাতৰিৰ পৰা তেখেতসকলে প্ৰদৰ্শন কৰে আৰু সকলোবোৰ বাতৰিয়ে প্ৰাসংগিক আৰু সঠিক তথ্য দেখুৱাই বুলি মই ক' ক'ব মানে নোৱাৰোঁ আচলতে সেইটো সঠিক নহ'ব কিন্তু কিছুমান তথ্য কিছুমান চেনেল আছে যি সঠিক তথ্যহে দেখুৱাই জনসাধাৰণক তেখেতক তেখেতসকলে ভ্ৰমত নেপেলায় বা বিমোৰত নেপেলায় তো সেইসকল নিউজ নিউজ চেনেল কিছুমান হ'ল এন ডি টুৱেণ্টি ফৰ চেভেন তাৰপিছত আৰু ডি ডি নিউজ অসমৰো কিছুমান চেনেল আছে ডি ৱাই থ্ৰী চিক্স ফাইভ তাৰপিছত প্ৰাগ নিউজ আচাম টকচ নিউজ লাইভ আদি